হয় হেৰি মই আপোনাৰ তাৰ পৰা বেগ এটা লৈছিলোঁ বেগটো ভাল দেই আপোনলোকৰ বেগটো বৰ ধুনীয়া বেগ দিছে দেই আপোনাৰ আগতেও অত বেগ ল'লোঁ কিন্তু নাই আপোনালোকৰ বেগটো বৰ ধুনীয়া এতিয়া আপোনালোকৰ বেগটো মই সেইদিনা ইউজ কৰিছোঁ আপোনাৰ হ'ল ইউজ কৰা দিন দেই আপোনাৰ কালাৰটো বৰ ধুনীয়া কালাৰটো একে চকুত লাগি যায় আপোনাৰ কালাৰ চালাৰৰ পৰা ধৰি তাৰপিছত আৰু বেগটো কিন্তু ছফ্ট আছে দেই বহুত ছফ্ট আপোনাৰ আৰামদায়ক বেগটো আপোনাৰ দুখ নাপায় যিমান কিতাপ বহি ধৰি লওক নিলেও বা যিমান নিলেও আৰু আপোনালোকে ভাল কৰিছে পানী বটলৰ ছিষ্টেমটো যে দিছে যে পানী বটলটো সেইটো বহু ভাল কৰিছে আপোনাৰ পানী বটল এতিয়া ধৰি লওক ল'ৰা ছোৱালীৰ নিবলে সুবিধা আজিকালি বেগবোৰত পানী বটল নাহে আপোনালোকে পানী বটলটো দি পেলাই ভাল কৰিছে আৰু চেইন তেইনখিনিও বহুত ভাল দেই চেইনখিনি মই চাইছোঁ আপোনাৰ ৰাফ ইউজ কৰিও চাইছোঁ আপোনাৰ চেইন তেইনৰ পৰা ধৰি বহুত ধুনীয়া সুবিধা দিছে আপোনালোকে কিন্তু সেইটো মানিবলগীয়া আপোনাৰ চেইনৰ সমস্যা নাই আপোনাৰ চব সুবিধাজনক আৰু আৰু হয় আপোনালোকৰ ৰংটোও বৰ ধুনীয়া দিছে আপোনাৰ এইফালে চেইন ভাল কোৱালিটিটোও বহুত উন্নত আপোনাৰ মই এনেকুৱা বেগ মানে ইউজ কৰাই নাই আগতে আপোনাৰ আৰু ধুইছিলোঁও মই কিন্তু ধুওঁতেও ধৰি লওক ৰং যোৱা নাই কিন্তু দেই ধুওঁতে মোৰ ৰং যোৱা নাই ধুওঁতে আপোনাৰ পূৰা ধুনীয়াকৈ চাফা হৈছে কিন্তু প্ৰব্লেম একো মই পোৱাই নাই সেইকাৰণে বহুত ভাল লাগিছে আপোনালোকৰ সেয়েহে বোলো মই আপোনালোকক জনাই দিওঁ যে আপোনালোকে এনেকুৱা আৰু কৰি যাওক ভাল কাম যাতে ষ্টুডেন্টখিনিৰো সুবিধা হওক এনেকুৱা যাতে পইচাটো আপোনালোকৰ মানে পইচা উচুল হৈ গৈছে আৰু আপোনাৰ ধুনীয়াকৈ ইউজ কৰা এতিয়া ল'বলৈও সুবিধা চব খুব আৰামদায়ক হৈছে বস্তুটো মই সেইকাৰণে বোলো ফিডবেকটো দিওঁ বুলি কল কৰিলোঁ ঠিক আছে দিয়ক